ভ্ৰমণ মানুহৰ এটা হবী যিটো হবীয়ে মানুহৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যক উন্নত কৰি ৰাখে ঠিক সেইদৰে ময়ো ভ্ৰমণ কৰি ভালপাওঁ আৰু মোৰ এনে কিছুমান প্ৰিয় ঠাই হৈছে য'ত মই ভ্ৰমণ কৰিবলৈ যাওঁ তাৰে নগাঁৱলৈ যাওঁ গুৱাহাটীলৈ যাওঁ ডিব্ৰুগড় আৰু চিলাপথাৰৰ মালিনী থান এই ঠাইসমূহ মোৰ এই কাৰণেই ভাল লাগে যদি নগাঁৱৰ কথা কওঁ নগাঁৱত মই মোৰ পৰিয়ালৰ ব্যক্তিসকল লগ পাওঁ যিসকল ব্যক্তিৰ সৈতে আমাৰ ঘৰখনৰ সম্পৰ্ক আছে আমাৰ মা দেউতাৰ সম্পৰ্ক আছে আমাৰ ককাই ভাইৰ সম্পৰ্ক আছে এই ঠাইসমূহৰ কথাও কৈ যদি আমি চাওঁ কিয় ভাল লাগে নগাঁওখন ভাল লাগে মোৰ এই কাৰণেই যেতিয়া আমি সেই ঠাইলৈ যাওঁ আমাৰ পুৰণা ঘৰৰ যিখিনি মানুহ আমি লগ পাওঁ সেই মানুহখিনিৰ আন্তৰিকতা সেই মানুহখিনিৰ মৰম চেনেহে আমাক পৰিয়ালৰ প্ৰতি থকা দায়বদ্ধতা পৰিয়ালৰ প্ৰতি থকা মৰম ভাল পোৱাৰ বিষয়ে বুজায় লগতে ঘৰখনৰ সৰু হোৱাৰ কাৰণে তেওঁলোকৰ মৰমবোৰ বুটলি ভালপাওঁ আৰু সেই ঠাইত নিজকে সুৰক্ষিত অনুভৱ কৰোঁ সেই ঠাইত নিজকে সৰু অনুভৱ কৰোঁ সেই ঠাইত নিজকে সকলোৰে প্ৰিয়পাত্ৰ হিচাপে অনুভৱ কৰোঁ আৰু সেইকাৰণে মোৰ নগাঁও ভাল লাগে আৰু যেতিয়াই নগাঁৱলৈ যাওঁ তেতিয়াই আমি জেঠাইৰ ঘৰত গৰু চৰাবলৈ যাওঁ সাঁতুৰিবলৈ যাওঁ গাঁৱৰ পৰিৱেশত দৌৰিবলৈ যাওঁ লগৰ সমনীয়াৰ সৈতে খেলিবলৈ যাওঁ নিজক মানসিকভাৱে আৰু শাৰীৰিকভাৱে আমি সন্তুষ্ট কৰি ভালপাওঁ ইয়াৰোপৰিও গুৱাহাটীলৈ যেতিয়াই যাওঁ তেতিয়াই আমি গুৱাহাটী ইউনিভাৰ্ছিটিলৈ যাওঁ যিখন ইউনিভাৰ্ছিটিত আমি সমপৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলক লগ পাই তেওঁলোকৰ সৈতে কথা বতৰা পাতোঁ গুৱাহাটী ইউনিভাৰ্ছিটিৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে অসমৰ বিভিন্ন সমস্যাৰ সৈতে আলোকপাত কৰোঁ গুৱাহাটী ইউনিভাৰ্ছিটিৰ ইতিহাসৰ সৈতে আৰু গুৱাহাটী ইউনিভাৰ্ছিটি পঢ়াৰ যি সপোন সেই সপোনৰ নিজকে কল্পনা কৰি গুৱাহাটী ইউনিভাৰ্ছিটিলৈ যাওঁ আৰু সেই ঠাই মোৰ সেইকাৰণে ভাল লাগে লগতে মোৰ ভাল লাগে ডিব্ৰুগড় বিশ্ববিদ্যালয় য'ত মই ভ্ৰমণ কৰিবলৈ যাওঁ ডিব্ৰুগড় বিশ্ববিদ্য়ালয় হোষ্টেলত থাকি অগ্ৰজসকলৰপৰা শিকোঁ অগ্ৰজসকলৰ সৈতে ৰাজনীতিৰ পাত পঢ়ো ডিব্ৰুগড় ইউনিভাৰ্ছিটিৰ ইতিহাস জড়িত বিভিন্ন ঠাইসমূহ ফুৰোঁ লগতে বিভিন্ন ঠাইৰপৰা বিভিন্ন ৰাষ্ট্ৰৰপৰা আমাৰ ইয়াত পঢ়িবলৈ অহা ডিব্ৰুগড় ইউনিভাৰ্ছিটিত পঢ়িবলৈ অহা ছাত্ৰ ছাত্ৰীসকলৰ সৈতে আলোকপাত কৰোঁ আৰু ডিব্ৰুগড় ইউনিভাৰ্ছিটি ছাত্ৰ ছাত্ৰীসকলে কিদৰে বসবাস কৰে কিদৰে ডিব্ৰুগড় ইউনিভাৰ্ছিটিত তেওঁলোকক জীয়াই থকাৰ এটা সুবৰ্ণ সুযোগ প্ৰদান কৰিছে সেইসমূহৰ সৈতে নিজক কল্পনা কৰোঁ আৰু সেইবাবে মোৰ ডিব্ৰুগড় ইউনিভাৰ্ছিটি ভাল লাগে আৰু ইয়াৰ উপৰিও মোৰ ভাল লাগে কাজিৰঙা যিখন ঠাইলৈ মই এবাৰেই গৈছোঁ কিন্তু সেই ঠাইখনৰ পৰিৱেশ তাত থকা বিভিন্ন জীৱ জন্তুৰ সৈতে নিজক চোৱাৰ যিটো হেঁপাহ বিভিন্ন জীৱ জন্তুক চোৱাৰ যিটো হেঁপাহ নিজৰ চকুৰে সেইখিনি চাই খুবেই ভাল লাগে আৰু সেইবাবে কাজিৰঙা ভাল লাগে কাজিৰঙা ভাল লগাৰ অন্য এটা কাৰণ হৈছে যিখন আৰ্কিড উদ্যান আছে সেই উদ্যানখনৰ আমি বিভিন্ন প্ৰজাতিৰ গছৰ সৈতে চিনাকি হ'ব পাৰোঁ লগতে কাজিৰঙাত বিভিন্ন ৰাষ্ট্ৰৰ পৰা আহি পৰ্যটকসকলে যিদৰে কাজিৰঙাখন ভৰপূৰ কৰি তোলে তেওঁলোকে সেই পৰ্যটকসকলৰ সৈতে লগ পাব পাৰোঁ বিভিন্ন ৰাষ্ট্ৰৰ বাসিন্দাসকলৰ সৈতে আমি কথা পাতিব পাৰোঁ আৰু নিজৰ অঞ্চলতেই এনেকুৱা এখন ৰাষ্ট্ৰীয় উদ্যান থকাৰ বাবে গৌৰৱ অৰ্জন কৰিব পাৰোঁ আৰু সেইবাবে মোৰ কাজিৰঙা ভাল লাগে মোৰ ভাল লাগে চিলাপথাৰৰ মালিনী থান যিখন থানত মই আজিলৈকে প্ৰায় তিনি চাৰিবাৰ মান গৈছোঁ আৰু সেই থানখনৰ এটা অন্য ভাল লগা কাৰণ হৈছে যেতিয়াই আমি চিলাপথাৰৰ পৰা পূৱ দিশে আমি যাওঁ তেতিয়া আমি সেই মালিনী থানখনলৈ অৰুণাচলৰ অন্তৰ্গত অঞ্চল সেই মালিনী থান আমি অৰুণাচলৰ ব'ৰ্ডাৰ পাৰ হৈ যাব লাগে কিন্তু সেই ঠাইত কোনো ধৰণৰ মানুহৰ মাজত আমি কিন্তু ব'ৰ্ডাৰৰ যিখিনি বস্তু দেখা পাওঁ তাত আমি দেখা নাপাওঁ তাত হয়তো অৰুণাচলী আৰু অসমীয়া লোকসকলে সমিল মিলে বসবাস কৰে সেইকাৰণে মালিনী থানখন ভাল লাগে যদিও মালিনী থানখন অৰুণাচলত আছে কেতিয়াও অৰুণাচলীসকলে দাবী নকৰে যে সেই থানখন আমাৰ আৰু অসমীয়াসকলেও সেই থানখনলৈ যায় নিজৰ পৰম্পৰা কৃষ্টি সংস্কৃতি বজাই ৰাখিব পাৰে আৰু মালিনী থানৰ সেই পাহাৰীয়া যি দৃশ্য সেই দৃশ্যৰ পৰা সমগ্ৰ অৰুণাচলৰ চিয়াং জিলাখন দেখা পায় আৰু সেইকাৰণে ভাল লাগে মোৰ মালিনী থান